হেল্ল' অঁ কওক দাদা ভালে আছে অঁ কেনেকুৱা অনুষ্ঠান বা হয় অঁ পাৰি পাৰি অঁ পাৰি পাৰি এইটো ভাল অঁ ধাবাখন এতিয়া খুলিবলৈ পাৰি কিন্তু মেইন বস্তুটো হ'ল ল'কেশ্যন ল'কেশ্যনটো আমি প্ৰথমতে ছিলেক্ট কৰি ল'ব লাগিব আপুনি মানে ল'কেশ্যনটো আপুনি বাচি ল'ব লাগিব প্ৰথমতে মানে জেগাটো যিটো জেগাত আপুনি খুলিব যিটো জেগা হয় হয় তে তেনেকুৱা তিনিআলি বা চাৰিআলি অঁ দেখিছোঁ দেখিছোঁ অঁ সেইখিনি অঁ সেইখিনি জেগাত ভাল হ'ব ভাল হ'ব খালী জেগাটো বাচি বাচনি কৰাৰ পিছত অঁ জেগাটো অঁ নাই নাই ঠিক আছে জে জেগাটো ভালেই কিন্তু আপুনি প্ৰথমতে জেগাটো বাচনি কৰাৰ পিছত আপুনি চাব লাগিব যে মানে হেৰিটো কেনেকুৱা হ'ব আপুনি কাৰিকৰ ভাল লাগিব প্ৰথমত হেঁ খানাটো মেইন কুৱালিটিটো দিব পাৰিলেহে আপুনি গ্ৰাহক আহিব অঁ হয় হয় মই সেইবিলাক চব হেৰি কৰি দিম এইবিলাক চিন্তা কৰিব নালাগে খালী আপুনি অঁ ঠিক আছে ঠিক আছে অঁ হ'ব হ'ব নিশ্চয় নিশ্চয় নিশ্চয় নিশ্চয় হ'ব ঠিক আছে হ'ব অঁহ অঁহ